ভাৰতীয় পৰিৱহণ ব্যৱস্থা বুলি ক'লে চাইকেলৰ পৰা প্লেনলৈকে সকলো চলে বিশেষকে বাইক স্কুটি ই ৰিক্সা ট্ৰেইন সকলোবিলাক ব্যৱস্থাই আছে এতিয়া আমি যদি ক'ৰবাত যাওঁ ধৰি লওক বাইকত যাওঁ বা ঘৰৰ কোনোবা বয়োজেষ্ঠ্য় মানুহ হ'লে বাছত যায় বা অটো ভাড়া কৰে বা কিছুমানৰ নিজৰ প্ৰাইভেট গাড়ীও আছে আৰু ধৰি লওক আমি এতিয়া গোলাঘাটৰ পৰা গুৱাহাটী যাবলে নাইট চুপাৰ আছে দে চুপাৰ আছে বা ট্ৰেইনতো যাব পাৰোঁ কিন্তু মানে এনেকুৱা হয় গুৱাহাটী যাবলৈ যিমান সুবিধা হ'ব লাগিছিল পৰিৱহণ ব্যৱস্থাটো সিমান এটা সুবিধা নহয় আমি এতিয়া গুৱাহাটী যাবলৈ গোটেই দিনটো লাগি যায় কিন্তু অলপ ৰাস্তা পদূলিবোৰ বেছি যদি ভাল হোৱা হ'লে গোটেই দিনটো নেলাগিলেহেঁতেন গতিকে চৰকাৰে ইয়াৰ কিছুমান ৰাস্তা পদূলিৰ পৰা আদি কৰি বহুত জেগাত উন্নতি উন্নতিকৰণ কৰিবলগীয়া আছে আৰু পৰিৱহণ ব্যৱস্থাৰ

বিশেষকৈ প্লেইন বা ট্ৰেইন সকলো মানুহ যাব নোৱাৰে গতিকে বাছৰ ক্ষেত্ৰতহে বেছি ব্যৱহাৰ হয় এতিয়া বাছখন চলিবলৈ হ'লে ৰাস্তা পদূলি ভাল হ'ব লাগিব গতিকে ৰাস্তা পদূলি ভাল হ'লেহে পৰিৱহণ ব্যৱস্থাটো বেছি উন্নত হ'ব